মোৰ জীৱন কালত হোৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰযুক্তি পৰিৱৰ্তনৰ বিষয়ে ক'বলৈ গ'লে বৰ্তমান সময়ত হোৱা আধুনিক বিজ্ঞানৰ অৱদানৰ বিষয়ে ক'বলৈ লাগিব বিজ্ঞানৰ অৱদানে আমাৰ জীৱনত বহুতো পৰিৱৰ্তন আনিছে বৰ্তমান যুগত বিজ্ঞানৰ অৱদান অপৰিহাৰ্য বিজ্ঞানৰ অৱদানে আৱিষ্কাৰে অকল আমাৰ দৈনন্দিন জীৱনক আৰাম ৰম্যভূমিত প্ৰতিষ্ঠিত কৰিছে এনে নহয় ব্যৱহাৰিক জীৱনত বিজ্ঞানৰ অৱদান আৱশ্যকীয় হৈ পৰিছে কিয়নো বিজ্ঞানৰ অৱদানে আমাৰ বহুতো আমাৰ গড় মানুহৰ গড় আয়ুস বহু বছৰ বৃদ্ধিও কৰিছে চিকিৎসা বিজ্ঞানৰ লগতে